মই এতিয়া ধৰক কিবা এটা আমি উৎসৱ পাতিছোঁ তাত আমাৰ ধৰক খোৱা বোৱাটো আমাৰ চাউল সিজোৱা বা ভোজ হ'ব এতিয়া ভোজটো বনাবলৈ যাওঁতে ধৰক বহুতখিনি সামগ্ৰী আমাৰ প্ৰয়োজন কেৰাহী টৌ বাতি হেতাৰ পৰা বাল্টিঙৰ পৰা ধৰি ধৰক চাউল দালি আলু পিয়াঁজ মাহ মচলাৰ পৰা ধৰি বহুতখিনি আমাৰ তাত প্ৰয়োজন হয় তাৰ পিছত ধৰক মেধি দেউৰীয়ে বনালে বনাই কৰি তেওঁলোকৰ হ'ল তাৰপিছত ভকত গ'ল গৈ মেলি ধৰক নাম গুণ গালে পাঠ কৰিলে তাৰ পিছত প্ৰসাদ বিতৰণ হ'ল প্ৰসাদ খালে প্ৰসাদ খোৱাৰ পিছত আকৌ ভোজৰ ভোজ খাবলৈ বহিল চাউল সিজোৱা আৰু চাউল সিজোৱা খাবলৈ বহিল চাউল সিজোৱা খোৱাৰ পিছত ধৰক আকৌ সেৱকীয়ে বিদায় দিওতে কৰোঁতে ধৰক চাৰিটা বাজেগৈয়ে আৰু চাৰিটা বজাত ধৰক আহি ঘৰ পাইহি মানুহবিলাক বা ভকতবিলাক এতিয়া ধৰক সেৱা খাবলৈ গ'লে অসুবিধা সেইটোৱে হয় গোটেই দিনটো ক্ষতি হয় গোটেই দিনটো ধৰক এনেই যায়গৈ কোনো ঘৰৰ কাম ধৰক কৰিব নোৱাৰে আৰু আৰু বিশেষতে ধৰক যাৰ গৰু গাই আছে সিহঁতবিলাকৰটো আৰু অসুবিধা সেৱালৈ যাওঁতেই গৰুটো ধৰক পথাৰত নি খুটি মাৰি থৈ গলোঁ সেৱাৰ পৰা নহালৈকে গৰু সেই একেটা খুটিতেই থাকিল আৰু তাক লৰাই দিয়া বা পানী অকণমান খুওৱা কোনো মানুহ নাই গতিকে সেইটোতহে বিশেষ অসুবিধা হয় তথাপিতোটো সেৱা সকাম চলাবই লাগিব বা চলিয়ে আছে সমাজ বৰ্তি ৰাখিবই লাগিব কাৰণ সমাজ নহ'লেটো কোনো কাম নহয় গতিকে সেইবিলাক লছ হয় বাৰু সেইবিলাক লছলৈ চালে আৰু ধৰক কোনো কাম নহ'ব গতিকে সেইবিলাক কৰিবই লাগিব সেইবিলাক নিজা নিজা কাম সমাজ ৰক্ষা কৰিবই লাগিব সমাজলৈ যাবই লাগিব মই যদি যাওঁ তেতিয়াহে মোৰ ঘৰলৈ এদিন আহিব মই যদি নাযাও মোৰ ঘৰলৈতো কোনো নাহে গতিকে সমাজৰ নিয়মবিলাক হ'ল তেনেকুৱা গতিকে সমাজত ঘূৰিবই লাগিব যাবই লাগিব ইফালে ঘৰত বাৰু যিমানে খতি নহওক আৰু এটা কথা অৱশ্যে ভগৱন্তৰ যিহেতু জহ গুণলৈ যাব ভগৱন্তৰ জহ গুণলৈ যাওঁতে ইয়াত যিমানে খতি নহওক ঘৰখনত অৱশ্যে সেইখিনি ভগৱন্তই পূৰাই দিয়ে কাৰণ সেইখিনি অভিজ্ঞতা আমাৰ হৈছে আমি অলপ অলপকৈ পাইছোয়ে ধৰক সেইখিনি আমাৰ ক্ষতিপূৰণ কোনো কাৰণত নহয় সেইখিনি আমাক ভগৱন্তই পূৰাই দিয়েগৈয়ে সেয়েহে মানে সেৱা সকামে যাবও লাগে কিন্তু বহু মানুহে এতিয়া সেৱা সকামে যাবলৈ এলাহ কৰে এই মোৰ অমুকটো কাম আছে মই নাযাওঁ তে কামতোটো চবৰে আছে কাম কাৰ নাই যেতিয়ালৈকে মানুহ জীয়াই থাকিব ধৰক তেতিয়ালৈকে কামটো নুঢুকায়ে কাম কৰিবই লাগিব জীয়াই থকালৈকে কাম থাকিবয়ে কাম কোনদিনা ঢুকাব কাম কোনোদিনেই নুঢুকাই গতিকে সেৱাই সকামে আচলতে যাব লাগে যিহেতু কাৰণ সমাজখনক কেলৈ দিছে আজি কোনোবা এজনৰ বিপদ হৈছে ধৰক আমি যদি সমাজখনৰ মানুহখিনি গৈ তেওঁলোকক আমি উদ্ধাৰ নকৰোঁ তেতিয়াহ'লে কোনে কৰিব আৰু সমাজটো লাগে সেইটো কাৰণেই গতিকে সমাজলৈ যাব লাগে ইফালে এই ঘৰৰ ক্ষতিপূৰণটো তেওঁলোকে ভাবিব নালাগে ঘৰৰ ক্ষতিপূৰণটো আজি নাই কৰা কালিলৈ কৰিব কাইলৈ নাই কৰা পৰহিলৈ কৰিব আৰু তাত ভগৱন্তই এনেও চকু মেলি চাবই ভগৱন্তই সেইখিনি পূৰাই দিবই ভগৱন্তই সেইখিনি কোনো কাৰণত মানে তেখেতক বিপদত পৰিবলৈ নিদিয়ে